আমি সৰু থাকোঁতে কলপাতত আগৰি কলমেৰে লিখিছিলোঁ তাৰ পিছতে চিয়াহী কলম দেখিবলৈ পালোঁ যাক ইংৰাজীত ফাউণ্টেইন পেন আৰু অসমীয়াত নিজৰা কলম বুলি কৈছিলে এই পেনৰ পিছতে আমি যেতিয়া অলপ ডাঙৰ হ'লোঁ ঠিক কলেজমান পাৰ হওঁ হওঁ অৱস্থাত দট পেন ওলালে এই যে লাহে লাহে প্ৰযুক্তি কৌশলে মানুহৰ জীৱনটোত পৰিৱৰ্তন আনে আমাৰ জীৱনত দেখা এটা পৰিৱৰ্তন সেইটো অন্য সৰুকালত আমাৰ ঘৰৰ ওচৰলৈ অনা প্ৰথমটো ৰেডিঅ' যেতিয়া দেখিছিলোঁ তেতিয়া সেই ৰেডিঅ'ত বজাবৰ কাৰণে দুটা বাঁহৰ খুটাত নেটৰ নিচিনা জাল এখন লগাই তাৰপৰা তাঁৰডাল ঘৰৰ ভিতৰলৈ দিছিল সেই ৰেডিঅ' লাহে লাহে সৰু হৈ ট্ৰেঞ্চিস্টৰ বা হাতত লৈ ফুৰিব পৰা ৰেডিঅ'লৈ পৰিৱৰ্তিত হ'ল ই সৰু হ'ল জেপত ভৰাব পৰা ৰেডিঅ'ও দেখিলোঁ আৰু সেই প্ৰকাণ্ড ৰেডিঅ'টোৰ ঠিক সমান সমান ৰূপতে আমি ডেকা হোৱালৈ টিভি আহিল এই টেলিভিশ্যনবোৰ তেতিয়াৰ দিনত ক'লা বগা আছিল তাৰপিছত দেখি থাকোঁতেই এই ক'লা বগা টেলিভিশ্যনবোৰ ৰঙীন টেলিভিশ্যনলৈ পৰিৱৰ্তিত হ'ল আৰু ইয়াৰ যি ছবি শব্দ ৰং আগতকৈ বেছি উন্নত হ'ল লাহে লাহে দেখা গ'ল যে এই ৰঙীন টিভিবোৰ এটা সময়ত প্ৰকাণ্ড ডাঙৰ বাকচটোৰ পৰা সৰু সৰু হ'ল চেপেটা হ'ল বেৰতে লগাই থাকিব পৰা হ'ল আৰু অন্য়ান্য ক্ষেত্ৰতো যেনেকৈ কম্পিউটাৰ ওলালে কম্পিউটাৰৰ ডেস্কটপ হ'ল ডেস্কটপৰ পিছতে মানুহে লগত লৈ ফুৰিব পৰা লেপটপ ওলালে ঠিক তেনেকৈয়ে দূৰত থকা মানুহৰ লগত কথা পাতিবৰ কাৰণে বা খা খবৰ দিবৰ কাৰণে আমাৰ ডেকা কালত আমি দেখিছিলোঁ যে টেলিগ্ৰাম কৰিবলগা হৈছিল এই টেলিগ্ৰামৰ পিছতে আহিল টেলিফোন এ তাঁৰৰে সংযুক্ত হৈ থকা এটা টেলিফোন মানুহবিলাকৰ যাৰ সুবিধা আছিল সেই সময়ৰ যিবিলাক ধনী মানুহ তেওঁলোকৰ এটা ঘৰ ঘৰ এটা ঘৰত আছিল অন্য মানুহৰ ঘৰত সাধাৰণ মানুহৰ ঘৰত দেখা পোৱা নগৈছিল তাৰপিছত আহিলে মোবাইলৰ যোগ টেলিফোনৰ পৰা জেপতে লৈ ফুৰিব পৰা সৰু এটা কথা কোৱা যন্ত্ৰৰ আৱিষ্কাৰ হ'ল এই কথা কোৱা যন্ত্ৰটো হাতেৰে টিপি তাত নম্বৰ লগাব লাগিছিল ইয়াৰ পিছতে লাহে লাহে ইয়াৰ ৰূপ পৰিৱৰ্তিত হ'ল পৰিৱৰ্ধিত হ'ল সদ্যহতে যিবিলাক মোবাইল মানুহে ব্যৱহাৰ কৰে সেই মোবাইলবিলাক আগৰ মোবাইলৰ তুলনাত বেছি সংবেদনশীল হ'ল ৰঙীন হ'ল বিভিন্ন ধৰণৰ ইয়াত এপ ওলালে মানুহে অতি শীঘ্ৰে ইজনে সিজনলৈ খবৰ পঠাব পৰা হ'ল কথা পাতিব পৰা হ'ল আৰু মোবাইলৰ প্ৰযুক্তিবিদ্যা ইমানেই উন্নত হ'ল যে দূৰত থকা মানুহ এজন ঘৰতে বহি তেওঁৰ লগত তেওঁৰ চেহেৰা চাই মুখামুখিকৈ কথা পতাৰ নিচিনাকৈ কথা পাতিব পৰাৰ সুবিধা এটা মোবাইলে আমাক দিলে উন্নত প্ৰযুক্তিবিদ্যাই অকল আমাক মোবাইল টেলিভিশ্যন ৰেডিঅ' এইবিলাককে যে আমাক উন্নত কৰি দিছে এনে নহয় তাৰ লগে লগে আমি সৰুতে দেখা গাড়ীবিলাক এটা সময়ত নাইকিয়া হৈ তাৰ ঠাইত ৰাজপথত এতিয়া বিচিত্ৰ ধৰণৰ বিভিন্ন কোম্পানীৰ বিভিন্ন ৰঙৰ বিভিন্ন মডেলৰ গাড়ী এতিয়া চলিবলৈ আৰম্ভ হ'ল আৰু এই গাড়ীবিলাকে আমাক যি সা সুবিধা দিয়া আৰম্ভ কৰিলে যেনেকৈ ইয়াৰ আৰাম আগতে গাড়ীবিলাকৰ যিবিলাক চক এবচৰ্ভিং কেপাচিটি আছিল ই আজিকালি উন্নত হ'ল ৰাস্তা পদূলিত গ'লে এতিয়া গাড়ীত বহিলে মানুহে গম নোপোৱা হ'ল জোকাৰণি কমিলে প্ৰযুক্তিবিদ্যাই এই গাড়ীৰ জোকাৰণি কমোৱাই নহয় ইয়াৰ লগতে ৰাস্তা পদূলি বনোৱাৰ ক্ষেত্ৰতো এখন দলং নিৰ্মাণৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাই যেনেকৈ সহায় কৰিছে আমি ভাবিব নোৱাৰাকৈ ব্ৰহ্মপুত্ৰ নিচিনা ডাঙৰ নদীত দলং হৈছে পাহাৰৰ ওপৰেদি বাট পথ হৈছে আৰু এইবিলাকে আমাৰ জীৱনক সম্পূৰ্ণৰূপে প্ৰভাৱিত কৰিছে আৰু জীৱনৰ মান আগতকৈ উন্নত কৰি সহজ জীৱন যাপন কৰাত মানুহক সহায় কৰিছে এই পৰিৱৰ্তনবিলাকে আমাৰ বিশেষত্ব মোৰ জীৱনত যথেষ্টখিনি প্ৰভাৱ পেলাইছে মই সৰ্বপ্ৰথম যেনেধৰণৰ এখন গাড়ী কিনিছিলোঁ সেই গাড়ীখনৰ যি সা সুবিধা আছিল ইয়াৰ পিছত কিনা গাড়ীখনৰ সা সুবিধা আগৰখনতকৈ বেছি আৰামদায়ক আৰামদায়ক আছিল আৰামদায়ক ইয়াৰ যি নিৰাপত্তা বেছি আছিল তাৰ পিছৰখনৰ যিটো সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত তাৰ পিছৰখন গাড়ী আৰু ইঞ্জিন উন্নত হৈছে ইয়াৰ ব্ৰেক চিষ্টেম ভাল হৈছে ইয়াত যি জোকাৰণি খোৱা হয় এই জোকাৰণি কম কৰাৰ কাৰণে যিখিনি কৌশল ইয়াত ব্যৱহাৰ কৰিছে ই আগতকৈ ভালেখিনি উন্নত আগতে সৰু গাঁত এটাত পৰিলে গাড়ীখনে সম্পূৰ্ণ জোকাৰ খাইছিল এতিয়াৰ গাড়ীয়ে সেই জোকাৰটো নাখায় ইয়াৰ ওপৰিও গাড়ীৰ ভিতৰৰ যিখিনি সা সুবিধা প্ৰযুক্তিগত কৌশলৰ কাৰণে আগতকৈ বেছি উন্নত হৈছে আগতে গাড়ী এখনৰ ভিতৰত বহাৰ যি চিট আছিল বহাৰ ঠাইবোৰ বৰ আৰামদায়ক নাছিল এতিয়া আৰামদায়ক হ'ল এতিয়া গাড়ীৰ গতি আগতকৈ তীব্ৰ হ'ল এতিয়া গাড়ীৰ যি ষ্টেৰিং ই আগতকৈ কোমল হ'ল সহজতে ঘূৰাব পৰা হ'ল এইবিলাকে আমাক বা আমাৰ জীৱনত বা মোৰ জীৱনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে ইয়াৰ লগতে কৰ্মস্থানত আমি যেতিয়া কম্পিউটাৰৰ ব্যৱহাৰ কৰোঁ সি আমাক আগৰ দিনৰ টাইপৰাইটাৰৰ পৰা আঁতৰাই আনি অতি সহজতে চিঠি পত্ৰ এখন লিখি মেলি উলিয়াই দিয়াত সহায় কৰে আৰু এই আগতে যেনেকৈ ফাইল খুলি বহি থাকিব লাগে আজিকালি আকৌ অফিচবিলাকত ফাইল খোলাৰ কোনো দৰকাৰ নোহোৱা হৈছে এটা কম্পিউটাৰৰ ভিতৰতেই বা লেপটপৰ ভিতৰতেই ফাইল খুলি এটা অফিচ সম্পূৰ্ণৰূপে চলাব পৰাকৈ কাৰিকৰী ব্যৱস্থা আৰু কাৰিকৰী কৌশল আগতকৈ বাঢ়িছে আৰু ই মানুহৰ জীৱনত সুন্দৰকৈ সুস্থভাৱে জীয়াই থকাত সহায় কৰি মানুহৰ জীৱনক আগতকৈ বেছিকৈ সময় দিছে যাতে মানুহজনে আৰু বেছি কাম কৰিব পাৰে আৰু দৰকাৰ হ'লে আৰু বেছি সময় তেওঁ নিজৰ কাৰণে খৰচ কৰিব পাৰে গতিকে বৰ্তমান আধুনিক যুগত যিবিলাক গুৰুত্বপূৰ্ণ প্ৰযুক্তি কৌশল পৰিৱৰ্তন কৰি ইয়াক কামত লগোৱা হৈছে ই অকল মোৰেই নহয় মই ভাবোঁ এই সময়ত জীয়াই থকা যিবিলাক মানুহ আছে গোটেই মানুহবিলাকৰ জীৱনত ইয়াৰ এটা প্ৰভাৱ আৰু সঁচা অৰ্থত ক'লে যোগাত্মক প্ৰভাৱ ইয়াত পৰিছে আৰু আগলৈ এইটো ৰূপত চলি থাকিলে মানুহে এই প্ৰযুক্তি পৰা বহুতখিনি সা সুবিধা প্ৰাপ্ত কৰিব পাৰিব